হেল্ল' হয় হয় হয় কওঁকচোন অহ্ হ আপুনি চুইটচটো চাইছে ভালকৈ নাই নাই নাই নাই নাই ঠিকেই আছে আপুনি ধৰক এতিয়া আপোনাৰ ওচৰত ইলেকট্ৰিচিয়ান আছেনে নাই নাই নহয় জানো অঁ ন ঠিকেই আছে তাক মানে এইটো ক'ল কৰিব লাগিব যদি আপুনি খালি প্ৰথম বাৰৰ প্ৰায় প্ৰিলিমি এটা ছাই লওক আপোনাৰ হেৰি ফেনখনৰ যদি উঠিব পৰা ব্যৱস্থাত আছে আপুনি তাৰকেইডাল মানে এইটো খুলি আছে নে কি হয় আছে চাওঁকচোন এবাৰ চালেহে গম পাব যদি খোলা নাই তেতিয়াহলে আপুনি এই ছুইচটো অফ কৰি অলপমান এইটো লৰচৰ কৰি দি চাব তে গম পাব যে মানে কোনোবাটো খুলিছে বা দিছকানেক্ট হৈছে বা কিবা হৈছে নহ'লে চব দিয়াৰ পিছতো যদি একো নহয় তাৰ মানে তেতিয়া এইটো য'ত দূৰ সম্ভৱ আপোনাৰ কেপাচিটৰটো যাব পাৰে ফিউজ হ'ব পাৰে তাৰমানে আৰু তেতিয়া হ'লেতো তাত আপুনিটো নিজে নোৱাৰিব এই ইলেকট্ৰিচিয়ানটোক মাতি দিব লাগিব আৰু তেতিয়াটো লাগিব কিন্তু আপুনি অঁ অঁ ছুইচটোত চাইছে নহয়জানো অ' নাই ঠিকেই আছে তেতিয়াহলে এটা কাম কৰিব নহ'লে সেইপিনে সেই ওপৰৰ কানেকচন থাকে যে তাতো চাব লাগিব এইবিলাক কেতিয়াবা লুজ হৈ ওলাই থাকেটো অঁ এইখিনি চালে আপুনি গম পাব চাওঁকচোন বাৰু

আৰু ধৰক এইখিনিত নাই আকৌ সেই জেঠী বা ইত্যাদি এইবিলাক পোকবিলাক যে উঠে উঠিলে সিহঁতে তাৰমানে সেই অকণমান লুজ কৰিছে যেন পাই সেই আৰু অন্য একো নহয় তাৰমানে এই মাথা মানে এটা কথা কি জনাৰ ভাত মাছ নজনাৰ সেই একো নহয় দিয়ক হয় নে নাই ঠিকেই ঠিকেই ঠিকেই অঁ অঁ নাই তলত যেতিয়া চাইছে সেই ওপৰৰখিনি আপুনি এবাৰ তাক মতাই দি চাই দিয়কচোন তেতিয়া আপুনি গম পাব অঁ ঠিক আছে দিয়ক অঁ দিয়ক দিয়ক দিয়ক সেই লগ পাব লাগিছিল সেই আপোনাক লগ নাপাওঁয়েই দেখোন দিয়ক দিয়ক আচ্ছা ঠিক আছে